হেল্ল' মণ্টো কাৰ চেণ্টাৰ নেকি অ মোৰ মোৰ কাৰৰ প্ৰব্লেম এটা হৈছিলে একচুয়েলি অ মোৰ কাৰটো হৈছিলে আপোনাৰ মাৰুতি চুজুকি অ মোৰ কাৰটো অকণমান এটা স্কেচ লাগিলে মানে এইটো গুচাব পৰা যাবনে অ মই কেতিয়া বেছি ডাঙৰ নহয় একচুয়েলি মই আপোনাক ফট' মাৰি আপোনাক হোৱাটছাপ নম্বৰ আছে যদি দি দিব মই আপোনাক ফট' মাৰি দেখুৱাই দিম অ অকণমান পিছত মই গাড়ীখন লৈ গৈ আছোঁ আপোনাৰ ওচৰলৈ অ মোৰ গাড়ীখন অ মই গৈ আছোঁ গাড়ীখন লৈ ঠিক আছে আপুনি কেনেকৈ কি লয় আৰু স্কেচটো চাই মোক জনাই দিব হা ঠিক আছে থেংকিউ